ঘৰতে পোৱা বস্তুৰ ভিতৰত পকা অমিতাৰ কথা ক'ব পাৰি গৰমকালি ছালৰ বেমাৰ আজাৰবোৰ বেছিহে হয় তেতিয়া পকা অমিতা যদি ছালত সনা হয় তেতিয়া ছালখন বগাও হয় আকৌ মিহিও হয় চচপেন এটাত ঠাণ্ডা পানী দিব লাগে তাতে নিমপাত অলপ সিজাই সেই পানী অলপ দেৰি ৰাখি ঠাণ্ডা হ'লে সেই পানীয়ে গা ধুব লাগে তেতিয়া খৰ খজুৱতিবিলাকো নহয় আৰু ছালৰ বাবেও ভাল ছালৰ কাৰণে আকৌ হালধিও বৰ ভাল তাৰপাছত মৌ জোলৰ লগত গাখীৰৰ সৰ মিলাই ছালত সানিব পাৰি ফেচ ৱাছৰ সলনি এতিয়া আমি ঘৰতে এল'ভেৰা ৰুই লৈ সময়ত সানিব পাৰি এনেদৰে স্বাস্থ্যৰ যতন লোৱা হয়